মই সাঁতুৰি ভালেই পাওঁ গাঁৱতে সাঁতুৰি থাকোঁ আমাৰ ইয়াত নদ নদী আছে না নদীবিলাকত গৈ ল'ৰা আমাৰ লগৰবোৰ লগ হৈ একেলগ হৈ একেলগে গৈ মানে আমাৰ পুল চুল আছে নদী আছে ওচৰতে একেলগে গৈ মানে সাঁতুৰিবলৈ যাওঁ তাত মানে আমি সাঁতুৰি থাকোঁতে সাঁতোৰোঁতে মানে ইটোৱে সিটোৰ লগত মানে কম্পিটিশ্যন পাতোঁ মানে কম্পিটিশ্যনত মানে কওঁ যে চিলনী সাঁতোৰ দিবি নেকি চিলনী সাঁতোৰ কিমান কিমান দূৰলৈকে সাঁতোৰিবি এটা এটা মানে ডিষ্টেঞ্চটো কৰি দিওঁ আজি বোলে তিনিশ তিনিশ মিটাৰ মাৰিম কোন বোলে ফাৰ্ষ্ট হয় কোন ছেকেণ্ড হয় চাওঁ বোলে মানে কম্পিটিশ্যন কৰোঁ আৰু তাৰপৰা লগৰকেইটাই কয় হ'ব দে বোলে আৰু বেলেগ বেলেগ গাঁৱৰপৰা আহে লগৰ আছে মানে ফোন চোন কৰোঁ বহুত ল'ৰা গোট খায় মানে সাঁতুৰি মানে ইমান ভাল লাগে তাৰপিছত আপোনাৰ কেতিয়াবা আকৌ কিছুমানে কয় মই বোলে চিলনী সাঁতোৰ নাজানো চিলনী সাঁতোৰ নাজানিলে মই ক'লো চিলনী সাঁতোৰ নাজান যদি তই এটা কাম কৰ তেতিয়াহ'লে বোলে থিয় সাঁতোৰ দি যাম যিমান দূৰ কিমান দূৰ বোলে কম্পিটিশ্যন কৰোঁ আৰু কিমান দূৰ থিয় সাঁতোৰ দি যাব পাৰে কেতিয়াবা বোলে আজি পাঁচশ মিটাৰ থিয় সাঁতোৰ দি যাব লাগিব সেই পাঁচশ মিটাৰ মানে থিয় সাঁতোৰ দি মানে যোন ফাৰ্ষ্ট হয় আৰু ফাৰ্ষ্ট ছেকেণ্ড কৰোঁ মানে কম্পিটিশ্যন পূৰা মানে নদীত কেতিয়াবা মানে ৰিষ্টটিও থাকে নদীত সাঁতুৰি থাকোঁতে সাঁতুৰি থাকোঁ আৰু কেতিয়াবা মাছ ছাচো ওলাই যায় কেতিয়াবা ধৰি লওক ডাঙৰ সোঁত চুট আহি যায় ন তেতিয়া মানে সেই সোঁত ফালি যাবৰ কাৰণে মানে আৰু আমি কওঁ তেতিয়া মানে জানো আৰু তেতিয়া কওঁ যে সোঁত চোত আহিলে বেছিকৈ তাত মানে থিয় সাঁতোৰ দি যাবি থিয় সাঁতোৰ দি দিলে লৈ যাবগৈ তোক উটাই এটা কাম কৰিবি তাত চিলনী সাঁতোৰ দি দিবি বোলে চিলনী সাঁতোৰটো দি দিলে পথালিকৈ হৈ গুচি যাবি মানে চিধা চিধা নাযাবি চিধা চিধা গ'লে মানে চিলনী সাঁতোৰটো বেয়া একদম চাইডে চাইডে মানে বেঁকা হৈ মানে পথালি হৈ চিলনী সাঁতোৰটো দি যাব লাগে যিমান দূৰলৈ সোঁতে নি থাকিব সিমান দূৰলৈ গৈ থাকিবপৰা যাব মানে সেইকাৰণে মানে প্ৰায় চিলনী সাঁতোৰটো দি মানে ভাল পাওঁ মানে ভালো লাগে মানে আৰু চিলনী সাঁতোৰটো দিলে মানে ভাগৰ নালাগে তাৰপিছত থিয় সাঁতোৰ দিও যাব পাৰি থিয় সাঁতোৰ দি তো বহুত টাইম আপোনাৰ একেডোখৰ জেগাতে থাকিব পাৰি বহুত টাইম যিমান টাইম থাকিব পাৰি সিমান টাইম থাকিব পাৰি মানে মিনিমাম ধৰি লওক মানে মিনিমাম এঘণ্টা দুঘণ্টা তাৰ যিমানটো মানে এনাৰ্জি থাকিব সিমান টাইম মানে সি থিয় সাঁতোৰটো দি থাকিব পাৰিব মানে আৰু এটা মানে কি যিটো আমি কেতিয়াবা কম্পিটিশ্যন পাতোঁ কোনে কিমান ফাষ্ট মানে সাঁতুৰিব পাৰে এশ মিটাৰ মানে কম্পিটিশ্যন পাতোঁ পূৰা এশ মিটাৰ দূৰত্বত কম্পিটিশ্যন পাতোঁ কোন ফাৰ্ষ্ট হ'ব পাৰে তাত মানে এইটো সাঁতোৰ লগাই দিওঁ মানে আমি আমাৰ গাঁৱলীয়া ষ্টাইলত আৰু মানে বাঘ সাঁতোৰ বুলি কওঁ আমি যিটো মানে আপোনাৰ অলিম্পিক চলিম্পিক এনেকুৱা চুইম মানে টি ভিত দেখিছোঁ ন যেনেকৈ মানে মূৰটো তলেদি মুখখন তলেদি পূৰা স্পীড যায় ন তেনেকৈ মানে সেইটোকে আমি বাঘ সাঁতোৰ বুলি কওঁ মানে সেইটো সাঁতোৰ কম্পিটিশ্যন লগাওঁ মানে কোনে এশ মিটাৰ দিব পাৰিব কোনে দুশ মিটাৰ যোনে যিমানটো ফাষ্ট যাব পাৰে মানে সাঁতুৰি থাকোঁ আৰু তাৰপিছত কেতিয়াবা আহে ওচৰৰ ভাই সৰু সৰু ল'ৰা কিছুমান মানে আমাতকৈ সৰু একদম পোৱালি পোৱালি নাজানে সাঁতুৰি পেলাই শিকাই দিবলৈ কয় কেনেকৈ শিকাব লাগে দাদা মোক অলমান সাঁতুৰিবলৈ শিকাই দেচোন ভয় কৰে ন পানীত চবেই সাঁতুৰিবলৈ নাজানে প্ৰথমেতো সাঁতুৰিবলৈ হ'লে মানুহটো প্ৰায় উপঙিব পাৰিব লাগিব সেই উপঙি থকা মানে কেতিয়াবা ধৰি ধৰি শিকাওঁ মানে এনেকৈ দে এইটো সাঁতোৰ প্ৰথম মানে ফাৰ্ষ্ট টাইম থিয় সাঁতোৰটো দিবলৈ শিকাওঁ সেনেকৈ মানুহটো পৰি দিয়ে বোলো পানীত পৰি দিয়া পৰি দিয়াৰ পিছত মানে থিয় সাঁতোৰটো অলপ দিবলৈ কওঁ লাহে লাহে হাত দুখন মেলি লাহে লাহে অকল হাত দুখন আপ এণ্ড ডাউন কৰি থকা ভৰিকেইটা সতি জাষ্ট তুমি মানে মানুহটো যিটো বেলেঞ্চটো মানে বেলেঞ্চটো ৰখাবৰ কাৰণে সেইটো সাঁতোৰ মানে ইউজ কৰিব কওঁ তাৰপিছত লাহে লাহে সি সেইটো শিকাৰ পিছত মানে তাক নেক্সট টাইমত মানে নেক্সট দিনাখন ধৰি লওক বা সি সেইদিনাখন নাহিলে আকৌ আহে ন দাদা সেইদিনাখন অলপ পাৰিলোঁ আজি আৰু অলপ শিকাই দে আজি মানে তাক কওঁ এটা কাম কৰা তুমি পূৰা মানুহটো পাতল হৈ পিনি মানে পূৰা পানীত উপঙি দিয়া পূৰা লাহেকেনে উপঙি তাক কওঁ তুমি বেক হৈ উলমি এতিয়া একদম ধুনীয়াকেনে তেতিয়া মানে চিলনী সাঁতোৰ দিব পাৰিবা প্ৰায় এইটো চিলনী সাঁতোৰ বুলি কয় ভৰিকেইটা পূৰা মাৰিবা যিমান পাৰা স্পীড আৰু হাতকেইখন মাৰিবা পূৰা বঠা যেনেকৈ নাও বঠা মাৰে না তেনেকৈ পূৰা হাতকেইখন মাৰিবা তেতিয়া মানে তোমাৰ সেইটো চিলনী সাঁতোৰত পৰি যাব মানে পূৰা যাব পাৰিবা তুমি তেতিয়া যিমান মাৰা তুমি সিমান যাব পাৰিবা যিমান মানে তোমাৰ নাই মানে তোমাৰ কথা যিমান স্পীড মাৰিলে বেছিটো ভাগৰ লাগিব ন পূৰা আৰামত মানে নাও যেনেকৈ বঠা মাৰি যায় না লাহে লাহে তোমাৰ আৰামত গৈ থাকিবা আৰাম মানে সেইটো সাঁতোৰটো আৰাম পাওঁ হয় আপোনাৰ বাঘ সাঁতোৰটো বোলে ইমাৰ্জেঞ্চি পূৰা ফাষ্ট এডোখৰ পাৰ হ'ব লাগে ধৰি লওক বোলে কিবা সাপ এটা ওলাই গ'ল সাঁতুৰি থাকোঁতে পানীত পূৰা ফাষ্ট যাব লাগে বোলে সাপ এটা ওলাই গ'ল ভয়তে যাবই লাগিব ন সেইটো সময়ত মানে সেই বাঘ সাঁতোৰটো ইউজ কৰা হয় মানে পূৰা ফাষ্ট সেইটো সাঁতোৰটো ইউজ কৰিব লাগে সেইটো সাঁতোৰ মানে মিনিমাম লৈ লওক এশ মিটাৰ ডেৰশ দুশ বা তিনিশ মিটাৰমান যোৱাৰ পিছত মানে পূৰা ভাগৰ লাগে মানে সেইটো সাঁতোৰ সেইটো সাঁতোৰ মানে বেছি টাইম পূৰা ফাষ্ট যেনেকৈ টি ভিবিলাকত এতিয়া দেখিছোঁ ন কিমান ফাষ্ট যায় সেইটো বেছি টাইম দিব নোৱাৰি মানে পূৰা এনাৰ্জিটো লছ হৈ যায় অৱশ্যে সেইটো সাঁতোৰ আটাইতকৈ বেষ্ট গোটেই দেহটোৰ কাৰণে পূৰা গোটেই মানে সাঁতোৰ ব্যায়ামটো সাঁতোৰতো এটা ব্যায়াম হয় মানে সাঁতোৰটো মানুহে সাঁতুৰিলে মানে বহুত মানুহৰ গোটেই দেহাটো মানে গোটেই শৰীৰটো মানে ৰিলেক্স হ'বলৈ পায় মানে পূৰা গা চা বিষ হৈ থাকিলে ক'ৰবাত সিৰ চিৰ পাক খাই থাকিলে মানে পূৰা ৰিলেক্স হৈ যায় মানে চব নাৰ্ভবিলাক মানে কাম কৰে বডীত যিমানবোৰ নাৰ্ভ আছে না চব মানে এক্টিভ হৈ যায় সেইটো কথাত মানে সাঁতোৰটো মানে ভাল হ'ব লাগে সাঁতোৰ খেলটো মানে বহুত ভাল পাওঁ সেইকাৰণে গাঁৱতে সৰুৰেপৰা আৰু পানী জেগা পানী ঠাইত আছোঁ যেতিয়া সাঁতোৰটো শিকিবই লাগিব নাও ভৰি বঠা এইবিলাক চলাই মেলি পানীত মাছ চাছ ধৰিব লাগে সাঁতোৰটো মানে আমাৰ সৰুৰপৰাই শিকি শিকি যাওঁ আৰু মানে সেই সাঁতোৰটো শিকাৰ পিছত শিকাই মানে কিনো মা দেউতাহঁতে শিকাই যে আৰু আমি মা দেউতাহঁতে প্ৰথমে শিকাইছিলে পথাৰলৈ যাওঁতে আমি বোকা পানীতে পৰি দিওঁগৈ সাঁতুৰিবলৈ বুলি নাজানো সৰুতে ন পাম পানীতে মানে মাহঁতে যেতিয়া ধান চাত মানে মাটি চাটি ৰুবলৈ যায় দেউতাহঁতে তেতিয়া মানে মাটি ৰুৱা ঠাইত মানে বোকা পানী থাকে ন তাতে মানে সাঁতোৰো আমি দেখোঁ যে তাতে সাঁতুৰিবলৈ শিকিবলৈ মানে ট্ৰাই কৰোঁ তেতিয়াৰপৰা মানে লাহে লাহে তেনেকৈ শিকি শিকি মানে দেখি তাৰপৰা পুখুৰীত সাঁতুৰিব ল'লোঁ ডাঙৰ ডাঙৰ গাঁৱৰ ল'ৰাবোৰে সাঁতুৰি থাকে তাৰপৰা পানী আহে ন বানপানী অহাৰ সময়ত মানে আমাৰ পুল চুল নদী গাঁৱৰ মানে পথাৰবোৱত পানী হৈ যায় পূৰা নাও চাও লৈ যাওঁ মানে বঠা চঠা এইবিলাক ভূঁই চূঁই লৈ গৈ পূৰা পুলত মানে গোটেই ল'ৰা গোট খায় সেই মানে তেনেকৈ সাঁতুৰিবলৈ তেনেকৈয়ে শিকি লোৱা মানে বিশেষকৈ বানপানী আহিলে সাঁতুৰি ভালেই লাগে বাৰু পূৰা পানী হৈ যায় চাৰিওদিশে মানে কিবা এটা ভাল লাগে আৰু